তিনি লাখ পাঁচ হাজাৰ পাঁচশ পাঁচ লাখ দুই হাজাৰ দুশ চল্লিছ দুই লাখ পাঁচ হাজাৰ আঠশ সাত লাখ এক হাজাৰ তিনিশ দুই ন লাখ ছয় হাজাৰ পাঁচশ চল্লিছ